অঁ কোনে কৈছেনো অঁ মিনুবাই মিনুবাই ধৰিব পৰা নাই বাৰু মিনুবাই মানে অঁ ৰাওনা গাঁও অঁ গম পাইছোঁ অঁ কওকচোন ভাল ভাল আৰু আছোঁ আৰু যেনে তেনে কাৰেন্টৰ কাম কৰি আছোঁ বাৰু এই কাৰেণ্টৰ কিবা খেলি মেলি হৈছেনি অঁ

অঁ কৰি দিব পৰা হ'ব কেতিয়া কেতিয়ালৈ লাগে আপোনাক অঁ মই কাইলৈ যাব নোৱাৰিম কাইলৈ মানে মোৰ কাম আছে পৰহিলৈ মানে যাব পৰা হ'ব পাৰোঁ আপোনাৰ মানে কমপ্লিট এই কমপ্লিট কমপ্লিট ভিতৰৰখিনি কমপ্লিট ৱাইং কৰি দিব লাগিব এই বস্তু অঁ সেইটো আপোনাৰ ওপৰত কথা বস্তু মই লৈ যাব লাগেনে নাই মই লৈ যাব লাগিব আপোনাৰ তিনিটা ৰুমহে অঁ অঁ হেৰি এইটো ইনভাৰ্টাৰ কানেকশ্যন আছে নে কি অঁ চিম্পুল

অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ হ'ব মই লৈ যাম বাৰু আপোনাৰ তিনিটা ৰুমত নহয় ৰ'ব এতিয়া আপুনি হেৰি নহয় ৱাৰিংটো মানে পাইপ ৱাৰিং কৰিবনে কি পাইপ বঢ়াবনে নাই চিম্পুলকৈ কৰিব এতিয়া বাৰু মই কি কি লাগে মই লৈ যাম বাৰু আপুনি পে'মেণ্টটো ঘৰতে কৰি দিব বাৰু আপোনাৰ ব'ৰ্ড তিনিখন ব'ৰ্ড লাগিব ব'ৰ্ড লাগিব চুইচ লাগিব চকেট লাগিব তাৰপৰা আপোনাৰ এই মেইন চুইচ এটা বঢ়াব লাগিব এই তাৰপৰা ৱাৰখিনি লাগিব ৱাৰ

অঁ অঁ ঠিক আছে বাৰু মই লৈ যাম বাৰু পৰহি মানে যাম মই আপোনাক কৰি দিমগৈ বাৰু দেই ঠিক আছে ঠিক আছে মই লৈ যাম হ'ব দিয়ক ভাত খালেনে